মোৰ অঞ্চলত ঐতিহাসিকভাৱে তাৎপৰ্যপূৰ্ণ মন্দিৰ কাৰ্তি কীৰ্তিস্তম্ভ সংখ্যা কিছু লেখত ল'বলগীয়া তাৰে ভিতৰত পাণবাৰীৰ শ্ৰী শ্ৰী গণেশ ও মহাদেও থান তেওঁৰ সেই সেই থানখনৰ মহত্বপূৰ্ণতা বিষয়ে লিখা আছে যে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই যেতিয়া পলাই আহি ইয়াত লুকাই আছিল সেই সময়ত তেখেতে ৰাজ্য উদ্ধাৰ কৰিবৰ বাবে শ্ৰী শ্ৰী গণেশ দেৱতাৰ চৰণত পূজা আগবঢ়াইছিল আৰু তেতিয়াৰ পৰাই সেই সময়ৰ পৰাই এই থানখনৰ থানখনত নিয়মিতভাৱে পূজা পাতল আৰম্ভ কৰা হয় বুলি এটা মান্যতা আছে আৰু তাৰোপৰি হাতীচিলা আমাৰ অঞ্চলৰ হাতীচিলা তাতে নিজে নিজেই শিলৰ পৰা শ্ৰী শ্ৰী গণেশ দেৱতাৰ মূৰ্তিৰ আবিৰ্ভাৱ হৈছে আৰু এইয়া সম্পূৰ্ণ জাগ্ৰত বুলি মানুহে মান্যতা প্ৰদান কৰি আহিছে মই সেইবোৰ বিশেষ ভ্ৰমণ কৰা নাই কিন্তু ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱৰ বিষয়ে অৱগত